ঘৰত এখন বাগিচা পাতি চোৱা চিতা কৰাটো মই কম খৰচী বুলিয়েই ক'ব বিচাৰোঁ কাৰণ মই য'ত আছোঁ তাত মোৰ থকা ঠাইখিনিৰ মা মাটি ইমান নাই গতিকে মই মোৰ ঘৰৰ চাদৰ ওপৰত তাতে এখন সৰুকৈ বাগিছা পাতিছোঁ বাগিছাৰ কাৰণে মই প্ৰথমতে মাটি দুই ট্ৰেক্টৰ কিনি আনিলোঁ আৰু লগতে গোবৰ এঠেলা তাৰ পাছত মই মাছৰ কাৰ্টন চল্লিশ পঞ্চাশটা মান আনিলোঁ তাত মাটি আৰু গোবৰখিনি ভালদৰে মিশ্ৰণ কৰি বিশেষকৈ মই গোবৰখিনি ভালকৰে শুকুৱাই লৈছোঁ আৰু মাটিখিনিৰ সৈতে মিহলাই মই মাছৰ কাৰ্টনকেইটাত ভৰাই ছাইডটো চাৰিওফালে মই মাছৰ কাৰ্টনকেইটাত দি গৈছোঁ তাত মই বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিছোঁ বিশেষকৈ মই ভূত জলকীয়াটো মই প প্ৰথম তাত ৰুইছিলোঁ ভূত জলকীয়াৰ পুলি মই বজাৰৰ পৰা কিনি আনিছিলোঁ অলপ আৰু তাৰ কেইটামান মই ভূত জলকীয়া পচাই তাৰ পৰা গুটি উলিয়াই ভূত জলকীয়া খেতি মই প্ৰথম কৰিছিলোঁ ভূত জলকীয়া খেতি কৰোঁতে মই অতি কম খৰচত মই ভূত জলকীয়াখিনি কৰিলোঁ আৰু সেইখিনি বিক্ৰী কৰি মই নিজৰ যিখিনি খৰচ হৈছিলে সেইখিনি মই উলিয়াব পাৰিলোঁ তাৰপাছত মই কৰিলোঁ বেঙেনা বিশেষকৈ আমাৰ যোনটো খহুৱা বেঙেনা সৰু সৰু বেঙেনা তাৰ খেতি মই কৰিছিলোঁ তাৰ বাবদ মই কোনো ধৰণৰ কষ্ট কৰিবলগীয়া নহ'লে মই বেঙেনা গুটি পচাই প্ৰথমতে পুলিখিনি উলিয়াই লৈ মাছৰ কাৰ্টনসমূহত পই প্ৰথমতে সৰু হৈ থাকোঁতে এটা কাৰ্টনত মই দুটাকৈ পুলি ৰুইছিলোঁ আৰু অলপ ডাঙৰ হোৱাৰ পাছত আকৌ তাৰ পৰা পুলিটো নি বেলেগ এটা কাৰ্টুনত দিলত মোৰ পঞ্চাশ জোপামান খগুৱা বেঙেনা গছ মই ৰোপন কৰিলোঁ তাৰ পৰা যিখিনি খহুৱা বেঙেনা লাগিলে সেইখিনি মোৰ ঘৰখন চলাৰ উপৰিও মই বিক্ৰীও কৰিব পাৰিছোঁ তাৰ পৰা মই আৰ্থিকভাৱে স্বাৱলম্বী হ'লোঁ তাত মই ৰুইছিলোঁ বিশেষকৈ মই জাতিলাউ পুলিও ৰুইছিলোঁ জাতিলাউ পুলি মই ঘৰৰ ছাইডৰ যিখিনি খুটা আছিলে তাত ভালদৰে বান্ধি বাঁহ বান্ধি মই জাতিলাউ ৰুৱাত মোৰ জাতিলাউ বহুত পৰিমাণে লাগিছিলে আৰু খায়ো আমনি লাগিলে তাৰ লগতে মই পদিনা ৰুইছিলোঁ ভেদাইলতা গছো মই তাত ৰুইছিলোঁ বিশেষকৈ মই এতিয়া এটা নৰসিংহ পুলি ৰুই ৰাখিছোঁ কিন্তু ইমান ডাঙৰ হো হোৱা নাই আৰু বতৰ বিশেষে পৰিৱেশ বিশেষে মই বিভিন্ন ধৰণৰ শাক পাচলি তাত খেতি কৰিলোঁ ধৰা লাই পালেং কবি মূলা এনে ধনিয়া প্ৰায়সমূহ খেতি মই মোৰ চাদৰ ওপৰতে কৰি মই এখন সৰু বাগিছা পাতি নিজৰ ঘৰখনৰ যি আমাৰ খৰচ তাৰ বহন কৰাৰ উপৰিও নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ মই তাৰ পৰা কিনিব পাৰিছোঁ আৰু বাগিছাখন পাতোঁতে মোৰ যিখিনি খৰচ হ'ল সেই সকলোখিনি খৰচ মোৰ সেই সৰু বাগিছাখনৰ পৰা যিখিনি মই শাক পাচলি বিকি পাইছিলোঁ সেই সকলোবোৰ মই তাৰ পৰাই লাভ কৰিছোঁ কিন্তু তাৰোপৰি মই বাগিছাখন পাতি মই আৰ্থিকভাৱে মই স্বাৱলম্বী হ'বলৈও মই চেষ্টা কৰিছোঁ মই আকৌ কি কয় প্ৰত্যেক দুই তিনিমাহৰ মূৰে মূৰে মই বতৰ বিশেষে তাত শাক পাচলিৰ খেতি কৰোঁ

কি আৰু জেং দিবৰ কাৰণে অসুবিধা কাৰণে মই খুটাতেই বাঁহ বান্ধি তাত ৰছী বান্ধি মই ডা ডাংবডী খেতি কৰিম বুলি ভাবিছোঁ আৰু মই ভাবোঁ এতিয়া যিহেতু শাক পাচলি দাম বহুত বেছি গতিকে মই বজাৰৰ পৰা কিনি খাবলগীয়া হোৱা নাই ঘৰৰে পাচলিয়ে মোৰ ঘৰখন ভালদৰে চলি আছে আৰু মই ওচৰ চুবুৰীয়াকো দিব পাৰিছোঁ